মোৰ ধাৰণা অনুসৰি ফেশ্বন বুলিলে আৰামদায়কভাৱে পৰিধান কৰা সাজপাৰ বা আ অলংকাৰ বুজা যায় ভাৰতৰ ফেশ্বন বুলিলে আমাৰ মূল পোচাক হৈছে শাৰী চেলোৱাৰ কামিজ ঘাগ্রা ব্লাউজ ছুৰ্নি দীঘল স্কাৰ্ট আদি মহিলাসকলে পৰিধান কৰে আগৰ পৰাই কপাহী কোমল কাপোৰ এই ক্ষেত্রত তেওঁলোকে প্রাধান্য দিয়ে আৰু পুৰুষসকলে খুব কোমল কাপোৰৰ ধূতী চুৰীয়া গেঞ্জি দীঘল হাতৰ চার্ট ছুটী হাতৰ চাৰ্ট লং পেন্ট আদি তেওঁলোকে ব্যৱহাৰ কৰে বৰ্তমান কাপোৰবোৰ আগৰ তুলনাত সলনি হৈছে ভাৰতবৰ্ষ কাপোৰৰ সৈতে মিশ্রণ কৰি আমাৰ যিসকল ফেশ্বন ডিজাইনাৰ আছে তেওঁলোকে পশ্চিমীয়া সংস্কৃতিৰ কাপোৰৰ সৈতে আমাৰ ভাৰতবৰ্ষৰ কাপোৰবোৰ সংমিশ্রণ ঘটাই নতুন ৰূপৰ সৃষ্টি কৰিছে তদুপৰি পশ্চিমীয়া সংস্কৃতিয়ে যথেষ্ট পৰিমাণে আমাৰ ভাৰতৰ সাজ সজ্জাত প্রভাৱ পেলাইছে ভাৰতবৰ্ষ যিহেতু মিশ্রিত জাতি জনগোষ্ঠীৰ এখন দেশ ইয়াত বৈচিত্র্যময় সংস্কৃতি বৈচিত্র্যময় সভ্যতা দেখা পোৱা যায় সেয়েহে ভাৰতবৰ্ষৰ প্রতিজন ব্যক্তিয়ে প্রতিখন ৰাজ্যৰ সাজপাৰ ভিন্নতা দেখা পোৱা যায় জনজাতীয় লোকসকলৰ সাজপাৰ মূল ভাৰতীয় লোকসকলৰ তুলনাত বেলেগ হয় তেওঁলোকে গালে দীঘল হাতৰ ব্লাউজ ৰূপৰ মালা ৰূপৰ

মণিৰে তৈয়াৰ কৰা মালা আদি ব্যৱহাৰ কৰে মূৰত তেওঁলোকে চৰাইৰ পাখি গছৰ পাতেৰে তৈয়াৰ কৰা ধুনীয়া ধুনীয়া টুপি পিন্ধে কিন্তু বৰ্তমান সময়ত ভাৰতবৰ্ষৰ প্রায় প্রতিটো চুণে কোণে পশ্চিমীয়া সংস্কৃতি কাপোৰে আৱৰি ধৰিছে সকলোৱে এই সংস্কৃতিক অনুকৰণ কৰি ভাল পায় সেয়েহে সকলোৱে তেনেধৰণে পৰিধান কৰিবলৈ লৈছে কেৱল বয়সস্থ পুৰুষ মহিলাসকলেহে আমাৰ ভাৰতীয় সাজপাৰ যথেষ্ট সংখ্যক পৰিধান কৰা দেখা পোৱা যায় মই নিজে আমাৰ পৰম্পৰাগত সাজপাৰ পৰিধান কৰিবলৈ ভাল পাওঁ লগতে কিছু পশ্চিমীয়া কাপোৰো পৰিধান কৰোঁ এইবোৰ মই সাধাৰণতে আমাৰ স্থানীয় ঠাইতে উপলদ্ধ হোৱা দোকানৰ পৰা কিনো বা অনলাইন শ্ৱপিং চাইডৰ পৰাও ক্ৰয় কৰোঁ